হেল্ল' অঁ অঁ কওকচোন হয় মাজুলীত অঁ মাজুলীত গাঁও

অঁ এই দক্ষিণপাট সত্ৰত আছে আহোমৰ পুৰণীয়া পুৰণৰ পুৰণা পুৰণা বস্তুবিলাক আছে তাত ৰজাদিনীয়া বস্তুবিলাক আছে তাৰ পিছত শ্ৰী শ্ৰী নতুন নতুন চামগুৰি সত্ৰত আছে তাত মুখা শিল্প বনোৱা হয় তাতে হেমচন্দ্ৰ গোস্বামীয়ে বনায় বোৰে বনায় তাৰ পিছত এই উত্তৰ কমলাবাৰী সত্ৰত এই সত্ৰীয়া এইবোৰ নৃত্য গীত এইবোৰ এইবোৰ হয় অসমৰ ভাৰতৰ বাহিৰতো তাত ভাওনা ভাওনা হয় ভাওনা পাতেগৈ মানে অসমৰ বাহিৰতো গৈ পেলাই তাৰ পিছত এই আউনীআটী সত্ৰত পাল নাম হয় প্ৰতিবছৰে অঁ প্ৰতিবছৰে হেৰি পঁচিছ তাৰিখৰপা আৰম্ভ হয় ঊনত্ৰিছ তাৰিখলৈ ঊনত্ৰিছ তাৰিখৰ দিনাখন সামৰণি পৰে তাৰ পিছত এই অঁ অঁ কওকচোন অঁ ৰাস মহোৎসৱ ৰাস মহোৎসৱ ৰাস মানে আৰম্ভ হয় মই লক্ষী পূৰ্ণিমা দিনাখন নাটকখন আৰম্ভ কৰে সেইদিনাখনেই প্ৰথম মানে নাটকখন মেলে তাৰ পিছত সেইদিনাখনৰপৰা আখৰা কৰি কৰি কৰি কৰি লাষ্টত একমাহৰ পিছত যিটো পিছৰ আকৌ পূৰ্ণিমা হ'ব সেইটো পূৰ্ণিমাত ৰাস হয় ৰাসটো মানে আমাৰ মাজুলীত প্ৰতিখন মানে গাঁৱত সত্ৰৰ প্ৰত্যেকতে আজিকালি হ'বলৈ ধৰিলে কিছুমানে টিকট কটাকৈ পাতে আৰু কিছুমানে মানে এতিয়া যে দক্ষিণপাট সত্ৰত মানে টিকটৰ চিষ্টেম নাই তাত চবেই চাব পাৰে হ'লত পাতে যদিও মানে চবেই চাব পাৰে টিকেটৰ তাত চিষ্টেম নাই কিছুমান জেগাত মানে টিকেটৰ মানে হ'লবিলাকত আজিকালি টিকেটৰ চিষ্টেম কৰি পেলালে কিছুমান জেগাত এতিয়া এতিয়া দক্ষিণপাট সত্ৰত আগৰপৰা মুঠতে এদিনেই হয় যিদিনা পূৰ্ণিমা দিনা সেইদিনাহে আৰু আৰম্ভ হয় সেইদিনাই শেষ হয় কিন্তু ইবিলাকত মানে পইচাৰ চিষ্টেম হোৱাৰ কাৰণে তাত দুদিন বা তিনিদিন ৰাস হয় কিন্তু দক্ষিণপাট সত্ৰত প্ৰথম দিনা হোৱাৰ পিছদিনাখন পিছৰ দিনাখনেই দিন ৰাস হয় সেই দুদিনেই ৰাস হয় দক্ষিণপাট সত্ৰত এনেই চামগুৰি সত্ৰতো প্ৰথমদিনা প্ৰথম চামগুৰি সত্ৰটো তেনেকৈ প্ৰথম দিনা হ'ব পূৰ্ণিমা দিনাখন ৰাস হ'ব তাৰ পিছত পিছৰ দিনাখন আকৌ দুই নম্বৰ দিনা হয় কিন্তু দিহিঙপুৰত সত্ৰত তেনেকৈ প্ৰথমদিনা পূৰ্ণিমা ৰাসৰ দিনাখন পূৰ্ণিমা দিনাখন ৰাস হ'ব পিছৰ দিনাখন জিৰণি হয় তাৰ পিছৰ দিনাহে হয় কিন্তু তেনেকৈ উত্তৰ কমলাবাৰী সত্ৰত আজিকালি মানে বাহিৰলৈ উলিয়াই নিলে ৰাসখন আগতে হ'লত পাতে কিন্তু আজিকালি মানে বাহিৰলৈ উলিয়াই নিয়াৰ কাৰণে তাত তিনি চাৰিদিনীয়াকৈ আজিকালি তাত আজিকালি পুখুৰী অঁ পুখুৰী পুখুৰীতে তাত মানে কৃষ্ণৰ হেৰিবিলাক তাতে লয় মানে পুখুৰী ডাঙৰ পুখুৰী আছে তাতে তাত মানে অঁ এই বগলীৰ মানে বগলী হেৰিও অঁ তাতে অঁ সেইটোৱে দেখোৱায় অঁ বৃন্দাবনীয় সেইটোৱে দেখুৱায়

শিৱ এই ঢেকীয়াখোৱা নামঘৰলৈ গৈছোঁ কিন্তু ঢেকীয়াখোৱা আমাৰ নামঘৰত ইমানেই মানুহ ভিৰ হয় মানে তাত মানে মই ভাদ মাহত গৈছিলোঁ ভাদ মাহত গৈছোঁ অঁ বহুত মানুহ আকৌ ঢেকীয়াখোৱা নামঘৰত তেনেকৈ মই কামাখ্যা মন্দিৰলৈ গৈছিলোঁ কামাখ্যা মন্দিৰত কিন্তু ভাল লাগে আকৌ গৈ তাত ভাল লাগে মানে তাত ইমান হেৰি নহয় যদিও মানে অঁ কামাখ্যা মন্দিৰত মই এতিয়া পাহৰিছোঁ দেই অকণমান পাহৰি গৈছোঁ নহয় এই এই কিমানজন মানুহ পাহৰি গৈছোঁ নহয় এইটোত কিন্তু মই এই কামাখ্যালৈ আৰু মই ঢেকীয়াখোৱালৈ গৈছোঁ এই কামাখ্যা আৰু মই ঢেকীয়াখোৱালৈকেহে মই গৈছিলোঁ কিন্তু অন্য মই এই যোৱা বছৰ গৈছিলোঁ শিৱসাগৰৰ অগ্নিনাভ মন্দিৰলৈ গৈছিলোঁ কিন্তু তাত গৈ মোৰ বহুত ভাল লাগিলে মানে অইনটো নহয় মই এই এইজনৰ হৈ মই শৰাই এখন আগবঢ়াই থৈছিলোঁ মই মনৰ আশা এটা পূৰণ কৰিবৰ কাৰণে সেই আশাটো পূৰণ হ'ল কাৰণে নিজেই গৈ পেলাই আমি তিনিওজন গৈ পেলাই গৈছিলোঁ কিন্তু তাত গৈ বহুত ভাল লাগে মানে বহুত মানে ক'বলৈ ভাষা নাইকিয়া বহুত ভাল লাগে অগ্নিনাভ মন্দিৰত কিন্তু মনৰ আশা বহুত পূৰণ হয় সেই অগ্নিনাভ মন্দিৰত শিৱসাগৰ নাজিৰাৰ অগ্নিনাভ মন্দিৰত অঁ হ'ব ধন্যবাদ হ'ব অঁ ধন্যবাদ